কি কৰিছা অঁ ময়ো বহি আছোঁ খালোঁ খালানে ভাত খালা অঁ কি শাকে খোৱা হ'ল

অঁ মই কচুৱে দাইলে তাৰ পৰা কণী বইল কৰিলোঁ তাৰ পৰা ফুলকবি আলু বিলাহী চালাড শুনানে

পঢ়ি থকা হৈছেনে অঁ ঘৰত ঘৰত কোন কোন আছে অঁ অঁ

আমাৰ ঘৰত মা আছে দেউতা নাই বোৱাৰী দুজনী ভাইটি দুটা আৰু ভণ্টি

ভতিজা আছে তিনি তিনিটি তাৰ পৰা ম'বাইলটো বেছি চাৰ্জে নাই হেৰি হেৰি নহয়

এই কথা এটা ভাবিছোঁ এই বিজনেছৰ কথা পাতোঁ বুলি ভাবিছোঁ অঁ দুয়ো লগ হৈ বিজনেছ এটা কোৰোঁ বুলি ভাবিছোঁ

অঁ কি বিজনেছ কৰিলে ভাল হ'ব বাৰু সেইয়া ব্ৰইলাৰ ফাৰ্ম এখনকে কোৰোঁ নি অঁ ফাৰ্ম খুলিবলৈওতো পইচা বহুত লাগিব প্ৰথমতে ব্ৰইলাৰ ঘৰটো বনাব লাগিব ঘৰটো বনাবলৈ হ'লে বাঁহ কিনিব লাগিব আকৌ ঘৰ বনাবলৈ হাজিৰা মানুহ লাগিব

হাজিৰা কোম্পানীৰ পৰায়েই ল'ম বুলি ভাবিছোঁ আকৌ

নিজে কৰিবলে হ'লেতো খৰচটো বহুত হ'ব কোম্পানীয়ে তেতিয়া দৰব চৰববিলাকো দিব

এতিয়াতো বেছি ঠাণ্ডা পৰিছে ঠাণ্ডাটো অকণমান গৈ লওক নেকি

গৰম হ'লে ফেন দিব লাগিব বেছি ঠাণ্ডা হ'লে লাইট ওলোমাব লাগিব বেছিকে

তে কোম্পানীৰ পৰা ল'বলে হ'লে কোম্পানীয়ে কেনেবাকে মৰিলেও সেইটো পৰীক্ষা কৰিব কি কাৰণে মৰিছে আমি নিজে পুহিবলে হ'লে আকৌ সেইবিলাক নোজানিম ন নেজানো নহয় বেজীটো দিব লাগিব অঁ

অঁ

এতিয়া টিংপাত লগাব লাগিব নহয়

এতিয়া কিমান দীঘল হয় আৰু অঁ

সময়টো আহক তেতিয়াহ'লে এতিয়া থওঁ নেকি